মই প্ৰথমতে অপ' মোবাইল এটা লৈছিলো তাৰ বেট্ৰী পিকআপ বহুত ভাল আৰু চাৰ্জো বহুত স্পীড হয় তাৰ কেমেৰা কোৱালিটি বহুত ক্লিয়াৰ আৰু চলাই পেলাই বহুত ফাষ্ট ইণ্টাৰনেটসমূহ বহুত স্পিড চলে পিক্সাৰ কোৱালিটি ভাল আৰু ছাউণ্ড ছিষ্টেমখিনি তাৰ যিখিনি ফিছাৰ্ছ আছে সেইখিনি চলাই বহুত ভাল লাগে আৰু মোবাইলটো ইমান ৱেইট নাই লঘু আৰু মোবাইলটো এতিয়ালৈকে চলাই আছো বৰ্তমান বেয়া হোৱা নাই আৰু মই মোবাইলখন বহুত ভাল পাইছো চলাই পেলাই